মই মোবাইল ফোনটোৰ পৰা বহুতো ধৰণৰ অসুবিধাও পাইছোঁ তেনেধৰণৰ আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে আজিৰ সময়ত মোবাইলটো নহ'লে একো ধৰণৰ কাম কৰিব নিবিচাৰে সৰু পোৱালি এটাৰ হাঁহিবলৈ বা ভাত অকণ খাবলৈও আপোনাৰ মোবাইলটোৰ প্ৰয়োজন হয় মোবাইলটোৰ পৰা তেওঁলোকৰ চকুৰ চকুৰ অলপ দেখিব নোৱাৰা মানে চকুৰ যোনটো ৰশ্মি সেইটো কমিব ধৰিছে তেওঁলোকৰ শৰীৰৰ শৰীৰবোৰ কমজোৰ হ'ব ধৰিছে তেওঁলোকে খেলা ধূলা নকৰি মোবাইলত বেছিভাগ কৰাৰ বাবে তেওঁলোকৰ শাৰীৰিক অসুস্থতাৰ মুখামুখি হৈছে সেইবাবে অতি দুখিত যে প্ৰডাক্টটো প্ৰডাক্টটো ভাল হয় কিন্তু তাৰ উপৰিও বেছিভাগ মানুহক ক্ষতিকাৰো কৰিছে প্ৰডাক্টটোৰ দ্বাৰা প্ৰডাক্টটো আপোনাৰ ছিম হওঁক বা নেটৱৰ্কৰ প্ৰব্লেম দিয়ক বা বেলেগ ধৰণৰ বহুতো ধৰণৰ তাত ভাল বেয়াৰ সকলো সোমাই আছে প্ৰডাক্টটোত আপোনাৰ বেছিভাগ এতিয়া সৰু ল'ৰা ছোৱালীয়ে নাজানে নাজানি বহুতো ধৰণৰ ভুল ভুল কাম কৰে বা বহুতো সৰু ল'ৰা ছোৱালীয়ে তাৰ পৰা বেয়া তথ্য আকৰ্ষিত কৰিছে সেইবাবে অতি বেয়া অতি দুখৰ মুখামুখি হৈছে তেওঁলোকৰ মোবাইলটোৰ বাবে তেওঁলোকে পঢ়া শুনাৰ পৰা দূৰত হৈছে খেলা ধূলা পৰা দূৰত হৈছে মা নতুন এজন ব্যক্তিৰ লগত চিনাকি হোৱাৰ পৰা দূৰত্ব হৈছে তেওঁলোকে নতুন আজিৰ যুগৰ নতুন ল'ৰা ছোৱালীৰ লগত কথা বতৰা পতাৰ পৰাও দূৰত্ব হৈছে ত' সেইবাবে ল'ৰা ছোৱালীৰে যোনটো বন্ধুত্ব বন্ধুত্বটো আজিৰ যুগত মোবাইলৰ মোবাইলে কাঢ়ি লৈ গৈছে সেই সেইটো মানুহৰ বাবে বহুতো বহুত দুখিত হোৱা এটা সমস্যা